হেল্ল' অঁ বাপ কোৱা ব্ৰইলাৰ আছিল কিমান লাগিছিল বাৰু তোমাক পোন্ধৰ কেজি পাই যাবা এনেই কেই কেজি চাইজৰ লাগিব অঁ ঠিক আছে হেৰি অঁ ঠিক আছে পাই যাবা বাৰু খালী ডাঙৰ মানে তোমাৰ কথা এটা আকৌ ডাঙৰ হ'লে মানে অলপ ৰেটটো অকমান ভৰিবা এইটো আপোনাৰ এতিয়া বৰ্তমান ৰেট আপোনাৰ ওৱান এইটি চলি আছে গোটা গোটা ব্ৰইলাৰ ওৱান এইটি চলিছেন

অঁ পঠিয়াই দিবা হ'ব হ'ব সেইটো টেনশ্যন নাই তুমি অনলাইন মাৰি দিলেও হ'ব তুমি পাঁচ পোন্ধৰ কেজি লাগেতো অঁ তাৰমানে পোন্ধৰ কেজি লাগে পোন্ধৰ কেজি পাই যাবা তুমি কাক পঠাবা খালি মোক জনাই দিবা অঁ বাৰু বাৰু বাৰু ঠিক আছে বাৰু পঠাই দিবা অ অঁ পঠাই দিবা অঁ অঁ অঁ